মই টিভিত লাইভ খেল বুলি ক'বলৈ গ'লে মই ক্ৰিকেট ফুটবল টেনিছ কাবাডি অলিম্পিক সকলো খেলেই চাই ভাল পাওঁ খালী বিশেষকৈ ভাল পাওঁ বুলি ক'বলৈ গ'লে মানে মই ফুটবল খেলটো ফুটবল খেলটো চাই মানে বেছি ভাল পাওঁ কাৰণ ফুটবলটো মানে বহুত ইণ্টাৰেষ্টিং গেম ন চ' ফুটবল খেলটো মানে মোৰ কাৰণে বহুত নিজে খেলিও ভাল পাওঁ আৰু নিজে খেল চাই বহুত ভাল পাওঁ মানে ফুটবলটো এতিয়া কি বুলি ক'ম ফুটবলটো গোটেই এতিয়া ৱৰ্ল্ড ফেমাছ গেম স্পৰ্টছ চ' এতিয়া এতিয়া এতিয়া আমাৰ ইণ্ডিয়া এতিয়া ইণ্ডিয়াই কিমান ভাল খেলি আছে হয় ফিফাত এতিয়া ফিফাৰ ৱৰ্ল্ড কাপৰ কাৰণে তেওঁলোকে যো জা যো জা চলাই আছে যা যোগাৰ খালী এতিয়া আশা কৰোঁ অতি সোনকালে আমাৰ ইণ্ডিয়াৰ টীমটো ফিফা ৱৰ্লড কাপত দেখিবলে পাম বুলি আমি আশা কৰোঁ আৰু মানে বিশেষকৈ মই বিশেষকৈ আই এছ এল প্ৰিমিয়াৰ লীগ এইবোৰ সেইবোৰ খেল চাই ভাল পাওঁ মানে ফুটবলৰ কথা কৈছোঁ চ' আমাৰ এতিয়া ইণ্ডিয়াত ফুটবল বুলি ক'বলৈ আমাৰ আই এছ এলটো মানে বহুত ফেমাছ আই লীগ বা আই এছ এল বহুত হিৰো ইণ্ডিয়ান ছুপাৰ লীগ মানে বহুত ফেমাছ হয় চ' মই মানে ইণ্ডিয়ান ছুপাৰ লীগ বহুত ছিজন ষ্টাৰ্ট হোৱাৰ পৰা মই চাই আছোঁ আজি প্ৰায় এঘাৰ বছৰ হ'ব হ'ল এইটো এঘাৰ নম্বৰ ছিজন আই এছ এলৰ চ' চ' বহুতকেইটা টিমকে মই খেল চাই ভাল পাওঁ বহুত মানে গোটেই আটাইকেইটাই টিমৰ খেল চাই ভাল পাওঁ কিন্তু মোৰ প্ৰিয় টীম বুলি ক'বলৈ গ'লে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আজি বৰ্তমান খেল হৈ গৈছে ইষ্ট ইউনাইটেড এফ চিৰ আৰু মুম্বাই চিটি এফ চিৰ ছ' মুম্বাইত নৰ্থ ইষ্টে হৰুৱাই আহিছে মুম্বাইত মুম্বাইত গৈ তিনি শূন্য গলত জিকি আহিছে ইষ্ট ইউনাইটেড এফ চি চ' ভাল লাগে ছ' নৰ্থ ইষ্টৰ খেল নিজেও নৰ্থ ইষ্টৰ হয় যেতিয়া নিজৰ নৰ্থ ইষ্টৰ টীমক ছাপৰ্ট কৰি আহি আহিছো ছ' নৰ্থ ইষ্ট মানে নৰ্থ ইষ্ট মানে হাইলেণ্ডাৰছ হাইলেণ্ড নৰ্থ ইষ্ট চ' তেনেকুৱা নিচিনা কথাত ত' মানে চ' এতিয়া নৰ্থ ইষ্টৰ এতিয়া নৰ্থ ইষ্টে এতিয়া বৰ্তমান এতিয়াতো ফ'ৰ্টিন মেটচ ৱিক চলি আছে ফৰ্টিন মানে চৈধ্য নম্বৰ মেটচ ৱিকখন চলি আছে মেটচ ৱিকত হায়েষ্ট গ'ল স্ক'ৰ কৰিছে এতিয়ালৈকে বৰ্তমান নৰ্থ ইষ্ট এফ চিয়ে ঊত্ৰিছটা গ'ল এতিয়ালৈকে গ'ল দিছে আৰু বিশটা গ'ল তেওঁলোকে কনচিট কৰিছে চ' নাইন গ'ল ডিফাৰেঞ্চ তেওঁলোকৰ আছে আৰু পইণ্টছ তেওঁলোকৰ টুৱেণ্টি ৱান ছ' তেওঁলোক টেবুলখনৰ চাৰি নম্বৰ প্ৰজিচ্যনত তেওঁলোক এতিয়া বৰ্তমান সময়ত আছে আৰু আশা কৰোঁ তেওঁলোকে সোনকালে প্লেঅফছ খেলিব প্লেঅফছ খেলিবলৈ পাব আৰু ফাইনেলত ফাইনেল খেলিবলৈ পাব তাকে আশা কৰোঁ আৰু নৰ্থ ইষ্টৰ মানে এতিয়া বৰ্তমান টপ স্ক'ৰাৰ আলাদিন আজাৰী ছ' তেওঁ মৰ'ক্কন হয় তেওঁ মৰ'ক্কৰ প্লেয়াৰ চ' মানে তেওঁ বহুত ভাল খেলি আছে গোটেই গোটেই লীগটোত টপ স্ক'ৰাৰ হিচাপে তেওঁ এতিয়ালৈ বৰ্তমান টপত আছে চ' তেওঁ বৰ্তমান চৈধ্যটা গ'ল আৰু চাৰিটা এছিষ্ট বৰ্তমানলৈকে কৰিছে তেৰখন মেটছৰ যোগেদি তেৰখন মেটছৰ যোগে চৈধ্যটা গ'ল কৰিছে আৰু চাৰিটা এচিষ্ট তেওঁৰ নামত লৈছে চ' টোটেল ওঠৰটা গ'ল কণ্ট্ৰিবিউশ্যন তেওঁৰ নামত আছে চ' তেওঁ বহুত ভাল খেলোৱৈ ষ্ট্ৰাইকাৰ হয়

আৰু এজন আছে আপোনাৰ গিয়েৰ অ' ফেৰ্নাণ্ডেষ্ট বুলি তেওঁ ভাল নতুনকৈ চাইনিং কৰাইছে আৰু এবাৰ নৰ্থ ইষ্টে এবাৰ দূৰাণ কাপো জিকিছে চ' প্ৰথমবাৰৰ বাবে তেওঁ নৰ্থ ইষ্টে মানে দূৰাণ কাপ জিকিছে বা কিবা এটা ট্ৰফি তেওঁলোকৰ হাতত আহিছে চ' ভাল লাগিছে এইবাৰো আশা কৰোঁ তেওঁলোকে আই এছ এলটো এইবাৰ জিকিব তেনেকুৱা ধৰণৰ কথা আৰু বাহিৰৰ খেল বুলি ক'বলৈ গ'লে মই প্ৰিমিয়াৰ লীগ খুব চাওঁ মই মেন চিটি ছাপৰ্ট কৰোঁ মেন চিটিত মেন চিটি এটা বহুত হেভি টীম ছ' আমাৰ আমাৰ পেপ আছে পেপটিম আছে চ' ভাল লাগে তেওঁক চ' আৰু ক'বলৈ গ'লে শালণ্ড কেভিন ডি বইনা চ' তেওঁলোক বহুত ভাল ভাল প্লেয়াৰ হয় চ' ভাল লাগে তেওঁলোকৰ ফিল্ড ফ'ৰ্ডন আছে চ' তেনেকুৱা ধৰণৰ কথা চ' মেন চিটি আশা কৰোঁ এবাৰ মেন চিটিও এবাৰ জিকক প্ৰিমিয়াৰ লীগ চ' সেয়াই আৰু প্ৰিমিয়াৰ লীগবোৰ ৰাতি আপোনাৰ হয় দুটা তিনটা বজাতছে দুটা দুটা ৰাতি বাৰটা চাৰে বাৰটা দুটা তিনটা বজাত খেল ষ্টাৰ্ট হয় চ' মানে গোটেই ফুটবল খেলৰ কাৰণে মই গোটেই ৰাতিটো মানে মই সাৰ পাই থাকোঁ আৰু গোটেই ৰাতিটো পাৰ কৰাই দিওঁ ৰাতি মানে কি ৰাতি পাৰ ৰাতি পুৱা হৈ যায় চ' খেল চাই ভাল লাগে ৰাতিপুৱা গোটেই দিনটো খেলি চৰী খেল চাই চ' তেনেকুৱা ধৰণৰ কথা আৰু ৱৰ্ল্ড কাপ চোৱৰ্ল্ড কাপটো হ'লেতো কথাই নাই গোটেই ৱৰ্ল্ড কাপ হ'লেতো শুবলৈ বাদেই দিওঁ শুৱা কি বস্তু আমি পাহৰিয়েই যাওঁ মানে তেনেকুৱা ধৰণৰ কথা মানে সেই সেয়াই আৰু ফুটবল বুলি ক'লে মানে বহুত বলিয়া ফুটবল সেয়াই কি ক'ম আৰু সেয়াই মানে ৰাতি মানে টিভিৰ সন্মুখত বহি ফুটবল খেল চোৱা আমেজে বেলেগ লগত কিবা চিপ্ছ বা কিবা কিবি ধৰণৰ কিবাকিবি খাদ্য খায় খেল চোৱা মজাই বেলেগ আৰু ফুটবল খেল মানে মোৰ ফেভাৰেট টিমৰ খেল হ'লে মানে মই ফুটবল সেইখন ফুটবল খেল মই কেতিয়াও মিছ নকৰোঁ কিবা পৰিস্থিতি হ'লেও মই সেইখন খেল মই চামেই চামেই চাম চামেই চাম চামেই চাম চ' চাই আহিছোঁ আগৰ পৰা ফুটবল খেল নিজে খেলিও ভাল পাওঁ চাই ভাল পাওঁ তেনেকুৱা ধৰণৰ কথা আৰু এতিয়া বৰ্তমান আকৌ এতিয়া আই এছ এল আই এছ এলটো মানে চাই বহুত ভাল পাওঁ আই এছ এলৰ মই প্ৰত্যেকেইখন খেলেই চাওঁ প্ৰতিদিনেই চাওঁ খেল কাৰণ সিখন খেল চালে মানে সিটো টীমৰ কথা গম পাম কেনেকৈ খেলিছে কিদৰে খেলিছে কি তেওঁলোকে টেকটিক্স লগাইছে কি তেহেতি ষ্ট্ৰেটেজি লগাইছে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লগাইছে কেনেকুৱা ধৰণৰ টেকটিক্স লগাইছে চ' তেনেকুৱা ধৰণৰ কথা আৰু কিমান পইণ্ট লৈ তেওঁলোক টপত টেবুলখন বগাই আছে চ' তেনেকুৱা ধৰণৰ কথা আমি জানিব পাৰিম চ' সেইকাৰণে মানে মই প্ৰত্যেকখন খেল চাওঁ আৰু এটাই বিচাৰোঁ মানে প্ৰতিকেইখন খেল দ্ৰ' হওক কিন্তু নিজৰ নিজৰ যোনটো টীমক চাপৰ্ট কৰোঁ যেনেকৈ এতিয়া নৰ্থ ইষ্ট সদায় নৰ্থ ইষ্ট খেলকেইখন সদায় জিকক বাকীবোৰ টীম সদায় দ্ৰ' খেলক তেতিয়া এক পইণ্ট এক পইণ্টকৈ পাব আৰু যেতিয়া নৰ্থ ইষ্ট জিকিব তেতিয়া তিনি পইণ্টকৈ পাব তেতিয়া নৰ্থ ইষ্ট গৈ তেতিয়া টপত থাকিব একো কথা নাই চবেই ভালদৰে খেলে চ' লাকৰ কথা চ' আজি নৰ্থ ইষ্টে ইমান ভাল খেলিছে আজি গোটেই প্লেয়াৰবোৰে হাণ্ড্ৰেড পাৰ্চেণ্ট দিছে মানে মই সিমানেই কম হাণ্ড্ৰেড পাৰ্চেণ্ট এফৰ্ট দিছে বহুত ভাল খেলিছে ডিফেঞ্চ আজি বহুত ভাল হৈছে এটেকিংটো ক'বই নালাগে আজি এটেকিং আজাৰে হেত্ৰিক কৰিব লৈছিলে কিন্তু আমাক ভাগ্যই আমাক হাত নিদিলে বাবে আমি হেত্ৰিকটো নেদখিলো আজাৰে ভাগৰ চ' তেনেকুৱা ধৰণৰ কথা একো নাই আজি অসমৰ ল'ৰা পাৰ্থিৱ গগৈয়ে এটা এচিষ্ট লৈছে এক মিনিট ফৰ্টি কিমান ফৰ্টি ছিক্স ছেকেণ্ডত আজি এটা এচিষ্ট লৈছে আৰু ফৰ্টি ছিক্স ছেকেণ্ডত এটা গ'ল কনচিট কৰিছে মুম্বাই চিটি এফ চি আৰু আমাৰ গ'ল দিছে আমাৰ টপ স্ক'ৰাৰ মৰক্কণ প্লেয়াৰ আলাইদিন আজাৰি চ' চেষ্ট চেষ্টৰ দ্বাৰা তেওঁ গ'ল ভৰাইছে ভাল লাগিছে কি ধুনীয়া ফিনিচিং কি ধুনীয়া এচিষ্ট আমাৰ অসমৰ ল'ৰা পাৰ্থিৱ গগৈ বহুত ভাল খেলিছে তেওঁৰ এইটো ছিজনত তেওঁ পাঁচটা গ'ল কণ্ট্ৰিবিউশ্যন পাৰ্থিৱ গগৈৰ দ্বাৰা দুটা গ'ল আৰু তিনিটা এচিষ্ট চ' ভাল লাগিছে খেলখন চাই চ' তেনেকুৱা ধৰণৰ কথা আৰু আমি মানে আমি মানে খেলো বুলি অকল মই ফুটবল খেলত পগলা নহয় আমাৰ ঘৰৰ মেক্সিমাম মানুহ আমাৰ মেক্সিমাম মানে কি গোটেই ঘৰৰ গোটেই পৰিয়ালটোৱে আমি মানে খেল চাই ভাল পাওঁ চবেই খেল বুলি ক'লে আমি পাগল ফুটবল খেল বুলি ক'লে আমি ঘৰৰ সকলো পাগল ফুটবল খেল আমি চবেই চাই ভাল পাওঁ আমি ফুটবল খেলখনৰ কথা আমি সদায় ডিছকাছ কৰোঁ খেলখন কেনেকুৱা ধৰণৰ খেলিছে কি কৰিছে ইয়াৰ পিছত কি হ'ব খেলখন শেষ হৈ যোৱাৰ পিছত কেনেকুৱা লাগিলে কি হ'ল ইয়াৰ পিছত কি হ'ব নেক্সট খেলখন কেনেকুৱা ধৰণৰ হ'ব আমি সকলো কথা আমি আলোচনা কৰোঁ চাই ভাল লাগে চ' আমাৰ অনুভূতিবোৰ মিলে চ' তেনেকুৱা ধৰণৰ কথা আমাৰ মনবোৰ মিলে তেনেকুৱা ধৰণৰ কথা চ' আমি চাই ভাল পাওঁ আমাৰ একো আমাৰ একো আমি আমনি নাপাওঁ আমি আমি সকলোৱে হাঁহি ধেমালিৰে আমি খেলখন চাওঁ চাই ভাল লাগে চ' তেনেকুৱা ধৰণৰ কথা আৰু নৰ্থ ইষ্টৰ টীমক আমাক ঘৰৰ সকলোৱে ছাপৰ্ট কৰে তেনেকুৱা ধৰণৰ কথা আৰু আশা কৰোঁ নৰ্থ ইষ্টে এবাৰ ফাইনেল খেলিবলৈ পাব আৰু নৰ্থ ইষ্ট এবাৰ জিকিব চ' তেনেকুৱা ধৰণৰ কথা আৰু আমাৰ ফিফা ৱৰ্ল্ড কাপ আহি আছে চ' ফিফা ৱৰ্ল্ড কাপত আশা কৰোঁ এবাৰ ইণ্ডিয়াও যাতে চাঞ্চ পায় খেলিবলৈ সিমানেই বিচাৰোঁ আৰু হয় হয় আৰু কি বুলি ক'বলৈ লৈছিলোঁ মই পাহৰিয় গৈছিলোঁ আমাৰ যোনটো হয় আমাৰ যোনটো ইউ এছ এল লীগ আছে মানে চেম্পিয়ন ইউ এচ এল আছে চেম্পিয়নছ লীগ ছ' তাত ৰিয়েল মাড্ৰিড

তেনেকৈ বহুত টিম আছে বাৰ্চিলোনা আছে তাৰপৰা মেন চিটি আছে তেনেকৈ বহুতকেইটা টীম আছে ভাল ভাল টীম আছে প্ৰত্যেককেইটা টিমকে প্ৰত্যেককেইটা টিমৰ প্লেয়াৰবোৰ যোনবোৰ তেওঁলোকে যিবোৰ স্কিল দেখায় তেওঁলোকৰ যিবোৰ খেল প্ৰদৰ্শণী চাই বহুত ভাল লাগে আৰু ঠাণ্ডা জেগাৰ বুলি প্লেয়াৰবোৰ বহুত ভাল খেলে সেইটো আপোনালোকে জানে এতিয়া এতিয়া এতিয়া হালণ্ড শালণ্ড এতিয়া ৰেলিং শালাণ্ড কিমান ভাল ভাল ষ্ট্ৰাইকাৰ চ' কিমান ভাল খেলে আপুনি দেখিছেই চাগে সৰু ল'ৰা বেছি ডাঙৰ ল'ৰা নহয় ভাল খেলে য়ং প্লেয়াৰ চ' আশা কৰোঁ তেওঁলোকে আৰু ভাল ভাল খেলি গৈ থাকিব তাৰপৰা

বহুত কম বয়সতে তেওঁ ফিফা ৱৰ্ল্ড কাপ খেলিছিলে ফ্ৰান্সৰ হৈ বহুত ভাল প্লেয়াৰ আৰু তেওঁ ভাল ষ্ট্ৰাইকাৰ হয় এজন ন নম্বৰ পজিচ্যনত তেওঁ খেলে ভাল লাগে চ' সেয়াই আৰু আৰু ক'বলৈ গ'লে তেনেকৈ আমাৰ কাবাডী চাওঁ প্ৰ' কাবাডী লীগ প্ৰ' কাবাডী লীগ আমি চাওঁ চ' প্ৰ' কাবাডী লীগ কালি পৰহি ফাইনেল হৈ গৈছে চ' তেনেকুৱা ধৰণৰ কথা প্ৰ' কাবাডী লীগ চাওঁ আৰু ক্ৰিকেট ক্ৰিকেটৰ ইণ্ডিয়া পাগল মই কৈছোঁ নহয় মই মই আই পি এল আৰু ইণ্ডিয়া মই আই পি এল চাই বহুত ভাল পাওঁ আই পি এলত চেন্নাই চুপাৰ কিংছ মই চাই বহুত বহুত ছাপৰ্ট কৰোঁ চেন্নাই চুপাৰ কিংছক কাৰণ আমাৰ কিং আছে কিং মানে আমাৰ এম এছ ধনীৰ কথা কৈছোঁ জাদেজা আছে তেনেকুৱা ধৰণৰ কথা চ' ধনিক সৰুৰ পৰা চাই আহিছোঁ তেওঁক সৰুৰপৰা ভাল লাগে তেওঁৰ যিখিনি কি ক'ম আৰু তেওঁ মানে সি ইজ এ ষ্টানিং পাৰ্চন চ' তেনেকুৱা ধৰণৰ কথা চ' এতিয়া বেয়া লাগে এম এছ ধনী ইণ্ডিয়া টীমৰ পৰা ৰিটায়াৰ ল'লে বয়স হৈছে আৰু আশা কৰোঁ আমাৰ এম এছ ধনীক আৰু দুবছৰলৈকে আই পি এলত দেখা পাওঁ কাৰণ তেওঁৰ যিকেইটা তেওঁৰ যিখিনি যিখিনি স্কিল মানিবলগীয়া সি ইজ এ এফ আমেজিং আমেজিং মিন্স আমেজিং ন' ৱৰ্ডছ টু এক্সপ্লেইন তেনেকুৱা ধৰণৰ কথা চ' বহুত ভাল লাগে এম এছ ধনী ছ' ক্ৰিকেট বুলি ক'লে আমাৰ বহুত পাগল ক্ৰিকেটৰ এতিয়া অ' ডি আই চৰি এতিয়া ক্ৰিকেটৰ এতিয়া ইণ্ডিয়াৰ বৰ্তমান টেষ্ট মেচ চলি আছে চ' টেষ্ট মেচ চাই আছোঁ ভাল লাগিছে ভাল ভালকৈ খেলিছে চ' তেনেকুৱা ধৰণৰ কথা আৰু যিহেতু টি টুৱেণ্টিৰ পৰা বিৰাট কোহলি ৰিটায়াৰ ল'লে হ'লেও টেষ্ট মেচ খেলিছে ভাল লাগিছে খেলি বহুত এতিয়া বেয়া লাগিছে বহুতখিনি প্লেয়াৰ এতিয়া বৰ্তমান বহুতখিনি প্লেয়াৰ এতিয়া ৰিটায়াৰ লৈছে বেয়া লাগিছে বিচৰা নাছিলোঁ ইমান সোনকালে ৰিটায়াৰ ল'ব বুলি কিন্তু তেওঁলোকৰ এতিয়া নিজৰ চইচ তেওঁলোকৰ নিজৰ এটা জীৱন যাপন আছে নিজৰ জীৱন আছে নিজৰ সংসাৰ আছে চ' তেওঁলোকে সেইবোৰ অলপ কিছুমান ৰিটায়াৰ ল'ব লগা হৈছে চ' একো নাই আশা কৰোঁ আমাৰ এতিয়া এতিয়া বৰ্তমান এতিয়া আমাৰ যোনটো এতিয়া আমাৰ অসমৰ এতিয়া নতুন যুৱ খেলুৱৈ ৰিয়ান পৰাগ বহুত ভাল প্ৰদৰ্শন আই পি এলত কৰিছে বহুত ভাল লাগিছে এইবাৰো যাতে বিচাৰোঁ এবাৰ ৰিয়ান পৰাগে বহুত ভাল প্ৰদৰ্শন কৰক অসমৰ নাম উজ্বলাওক আৰু

ইণ্ডিয়া টিমতকৈ ভাল প্ৰদৰ্শন কৰক তাকে কামনা কৰিছোঁ তেনেকুৱা ধৰণৰ কথা আৰু অসমৰ পৰা আৰু খেলুৱৈ লওক ৰঞ্জিত ট্ৰফি খেলক ৰঞ্জিত ট্ৰফি খেলা বা ৰঞ্জিত ৰঞ্জি ট্ৰফি খেলুৱৈ মানে ৰঞ্জি ট্ৰফি খেলখনৰ পৰা আৰু ল'ৰা নিৰ্বাচন কৰক ভাল নেছনেল টীমলৈ বা আই পি এলৰ ভাল খেলুৱৈ হিচাপে চাঞ্চ দিব তাকে মই আশা কৰোঁ আৰু ক'বলৈ গ'লে সকলো খেল চাই মই টিভিত চাই লাইভ চাই ভাল পাওঁ হাইলাইট চাই ইমান ভাল নালাগে লাইভ চোৱাৰ যোনটো আমেজ বহুত ভাল লাগে আৰু ষ্টেডিয়ামৰ পৰা চোৱা এটা এটা বেলেগ আমেজ ষ্টেডিয়ামত যোনটো এটা জ'চ পায় যোনটো এটা ঘোচবামচ আহে নিজৰ টিমক ছাপৰ্ট কৰাক লৈ মানে আল্টিমেট আল্টিমেট ভাইভছ কৈছো নহয় সেইটো মানিব লাগিব চ' তেনেকুৱা ধৰণৰ কথা আৰু টিভিত যিহেতু অকমান লেট চলে প্ৰায় ত্ৰিছ ছেকেণ্ডমান লেট চলে টিভিত বা ম'বাইলত হওক যিহেতু ইণ্টাৰনেট হওক চেটেলাইটৰ যোগেদি যিবোৰ লাইভ শ্ব' কৰা চ' তাত অলপ ত্ৰিছ ছেকেণ্ড বা এক মিনিট লেট হ'ব পাৰে কিন্তু লাইভ চালে মানে পূৰা লাইভ লাইভ মানে চকুৱে চোৱা মানে ওচৰত গৈ প্ৰত্যেক্ষভাৱে চোৱাটো মানে আমেজেই বেলেগ ষ্টেডিয়ামত গৈ বা ক'ৰবাত গৈ বা ফিল্ডত গৈ এনেকৈ চোৱা আমেজেই বেলেগ বহুত মজা লাগে চাই এতিয়া তেনেকুৱা ধৰণৰ কথা আৰু এতিয়া বৰ্তমান দুদিন মানৰ আগত আমাৰ ইণ্ডিয়াই আৰু অষ্ট অষ্ট্ৰেলিয়ানে কাৰোবাৰ লগত আছিলে দুদিনমান আগত ফ্ৰেণ্ডলি মেটছ এখন আছিলে কাৰ লগত আছিলে বৰ্তমান পাহৰি গৈছোঁ নামটো ত' তাত আমাৰ নৰ্থ ইষ্টৰ প্লেয়াৰ এজন জিথিন এম এছ বুলি কয় যিথিন তেওঁ চাঞ্চ পাইছিলে নেচনেল টিমত ফ্ৰেণ্ডলি মেটচ খেলিবলৈ চ' ভাল লাগিছিলে যে ভাল ভাল কিছুমান ফৰৱাৰ্ড বা মিডফিল্ডাৰ বৰ্তমান নেশ্যনেল টীমত খেলাবলে দি আছে চাঞ্চ দি আছে ভাল যোনে যোনে বৰ্তমান আই এছ এল আই এছ এলত যিমানখিনি ভাল প্ৰদৰ্শন কৰিছে ভাল স্কিল দেখাইছে ভাল কিছুমান কি বুলি ক'ম এতিয়া সেয়াই আৰু ভালদৰে ভাল স্কিল আছে নিজৰ টীমক আগুৱাবলৈ ভাল স্কিল আছে তেনেকুৱা ধৰণক ইণ্ডিয়াতে বৰ্তমান চাঞ্চ দি আছে চ' কিছুমান ফ্ৰেণ্ডলি মেটছ এবৰ্ড বা আণ্ডাৰ এইটিন চৰী কিছুমান আণ্ডাৰ কিছুমান এইজত খেল খেলাই আছে ছ' এতিয়া পাৰ্থিৱেও আমাৰ আণ্ডাৰ টুৱেণ্টিত আণ্ডাৰ টুৱেণ্টি ৱানতনে টুৱেণ্টিত চাঞ্চ পাইছিলে ইণ্ডিয়া টীমৰ নেছনেল টীমৰ পৰা খেলিবলৈ চ' তেনেকুৱা ধৰণৰ কথা আশা কৰোঁ অসমৰ পৰা আৰু আৰু ওলাওক আৰু কিছুমান আৰু কিছুমান প্লেয়াৰ ওলাওক যাতে নেচনেল টীমত খেলুৱৈ চাঞ্চ পায় চ' তেনেকুৱা ধৰণৰ কথা মানে এতিয়া ক'বলৈ গ'লে আমি এতিয়া টিভিত আমি এতিয়া বহি পিনে খেল চাওঁ খেল চাই মানে বহুত মজা লাগে চ' ইজনে সিজনৰ আমি কথাখিনি বুজি পাওঁ কিছু কিছুমানে সিটো টীমক চাপৰ্ট কৰে কিছুমান ইটো টিমক চাপৰ্ট কৰে মানে কেতিয়াবা যুঁজ বাগৰ হৈ যায় খেল চাপৰ্ট কৰি তই ইটো টিমক চাপৰ্ট কৰ তেনেকুৱা ধৰণৰ কথা কিন্তু চবৰে এতিয়া নিজৰ নিজৰ ছইছ যাক ভাল লাগে তেওঁলোকে ছাপৰ্ট কৰিব তেনেকুৱা ধৰণৰ কথা সেয়াই কিন্তু এতিয়া নৰ্থ ইষ্টৰ খেল মানে এতিয়া মই এতিয়া আকৌ নেক্সট খেল আছে তিনি জানুৱাৰীত খেল আছে নৰ্থ ইষ্টৰ ছ' মানে মই চাৰে সাতটা বাজিলে বুলি ক'লে মই টিভিৰ মুখত বহিমেই চাৰে সাতটা কি সাতটাৰ পৰা মই টিভি সাতটা পোন্ধৰ মানৰ পৰা মই টিভি মুখত বহিম কাৰণ সাতটা পোন্ধৰ পৰা ষ্টেডিয়মৰ কিছুমান কিছুমান দেখায় আপোনাৰ যেনেকৈ টছ হওক টছ হওক বা বা এনেকৈ লাইনআপ হওক কিছুমান দেখায় চ' আৰু ক'চবোৰৰ আপোনাৰ ভাস্য লয় কেনেকুৱা ধৰণৰ খেল হ'ব কি হ'ব চ' সেইবোৰো চাই ভাল লাগে অলপ ষ্টেডিয়ামৰ ভিউজ লয় ছ' তেনেকুৱা ধৰণৰ কথা চ' সেকাৰণে মই চেভেন ফিফ্টিনত টিভিটোৰ মুখত মানে মই টিভিৰ মুখত বহি যাওঁ আৰু ছেভেন থাৰ্টিৰ পৰা নাইন থাৰ্টিলৈকে মই আই এছ এলৰ কথা কৈছোঁ বৰ্তমান নাইন থাৰ্টিলৈকে মই টিভিৰ মুখত বহিয়ে থাকোঁ ছ' এতিয়া নৰ্থ ইষ্টৰ খেল অহা তিনি জানুৱাৰীত আছে আপোনাৰ হেৰিয়ৰ লগত কি টীম আছিলে আমাৰ মহমদ্যানৰ লগত আছিলে মহমদ্যানে স্পৰ্টিং ক্লাব ক্লাবৰ লগত কলকাতাৰ এবাৰ যিহেতু এইটো টিম নতুনে আই এচ এলত আহিছে আগতে আই লিগ চাই লিগ খেলি থাকে চ' এইবাৰ নতুনকৈ টীম আহিছে মহমদ্যান এফ এছ চি যোনটো মহমদ্যান স্পৰ্টিং ক্লাব চ' যোৱাবাৰ তেওঁলোকে নৰ্থ ইষ্টে মহমদ্যান স্পৰ্টিং ক্লাবত কলকাতাত গৈ হৰুৱাই আহিছে এক শূন্য গলৰ ব্যৱধানত তেওঁলোকে জিকি আহিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এইবাৰো তিনি জানুৱাৰীৰ দিনাখন গুৱাহাটীত খেল আছে মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে চ' এইবাৰো আশা কৰোঁ তেওঁলোকে মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে এইবাৰো জিকক এটা বিশাল জয় লাভ কৰক তাকে মই আশা কৰোঁ আৰু নিশ্চিত আৰু মই হাণ্ড্ৰেড পাৰ্চেণ্ট এশ শতাংশই মই নিশ্চিত যে নৰ্থ ইষ্ট ইউনাইটেড এফ চি স্পৰ্ট মহামদান স্পৰ্টিং ক্লাবক পৰাস্ত কৰিব বুলি আৰু এতিয়া এতিয়া বহুত ভাল আমাৰ এতিয়া আই এছ এলত বহুত ভাল খেলি আছে এতিয়া ক'বলৈ গ'লে আমাৰ মোহন বাগান মোহন বাগান চুপাৰ জায়েণ্টচ চ' এতিয়া মোহন বাগান চুপাৰ জায়েণ্টচৰ বহুত আমাৰ ইণ্ডিয়ান প্লেয়াৰ আছে যদিও বহুতখিনি ফৰেইন প্লেয়াৰ আছে জেচন কামিক্স পেট্ৰা ৰচ তেনেকৈ বহুতখিনি গাৰ্ক ষ্টুৱাৰ্ট আছে তেনেকৈ বহুতখিনি প্লেয়াৰ আছে বহুত ভাল ভাল প্লেয়াৰ তেওঁলোকে চাইন ইন কৰিছে আৰু এতিয়া উইণ্টাৰ টেঞ্চপাৰ এতিয়া যোনটো এতিয়া যোনটো এতিয়া উইণ্টাৰ টেঞ্চপাৰ যোনটো ছিজন আহি আছে চ' চ' তাত বহুতখিনি নতুন প্লেয়াৰ তেওঁলোকে চাইন ইন কৰিব আৰু ভাবিছোঁ তেওঁলোকে যিহেতু তেওঁলোকে বাট তেওঁলোকৰ টপ লিডত টপ লিড কৰি আছে ছ' এটা তেৰ তেৰ গ'লছ ডিফাৰেঞ্চ তেওঁলোকে মেইনটেইন কৰি আছে নেকি বৰ্তমান সময়ত ছ' ভাল টীম বুলি মই নিজৰ বিশ্বাস কৰোঁ তেওঁলোক তেওঁলোকো ভাল খেলি আছে আৰু যিহেতু দূৰাণ কাপত নৰ্থ ইষ্ট ইউনাইটেড নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মোহন বাগান ছুপাৰ জায়েঞ্চক হৰুৱাইছিলে কলকাতাত গৈ চ' ভাল লাগিছিল দুৰান কাপ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে জিকিছিলে গ'ল্ডেন গ্লোভছ জিকিছিলে তাৰপৰা আৰু কিছুমান পাঁচটামান ট্ৰফি তেওঁলোকে জিকিছিলে ভাল লাগিছিলে প্ৰথমবাৰ প্ৰথমবাৰৰ প্ৰথম বাৰৰ কাৰণে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে এটা ট্ৰফি জিকিছে চ' ভাল লাগিছে হওক যিয়ে হওক আই এছ এলেই হওক আই লিগেই হওক বা ডুৰাণ কাপেই হওক কিবা এটা ট্ৰফিটো জিকিছে সেইটো কাৰণে ভাল লাগছে বাকীবোৰ সৰু সুৰা ৰিলায়েঞ্চ কিছুমান টুৰ্নামেণ্ট চলি থাকে সেইবোৰতটো জিকিয়েই থাকে বাৰু কিন্তু ভাল এটা এটা নেছনেল ইণ্টাৰনেশ্যনেল কথা কোৱা নাই নেচনেল লেভেলৰ এটা যোনটো প্লেটফৰ্ম ফুটবল লীগ ছ' তাত এটা ট্ৰফি জিকিছে চ' ভাল লাগিছে চ' এবাৰ আগতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি খেলিছিল চেমিফাইনেল দুবাৰ খেলিছিল কিন্তু ভাগ্যই সাঠ নিদিয়া বাবে তেওঁলোকে ফাইনেল ফাইনেল নাপালেগৈ চ' সেইকাৰণে আৰু দুবছৰমান বহুত তেওঁলোকৰ ভাগ্য নিদিয়াৰ বাবে বহুত তেওঁলোকে জিকিব পৰা নাছিল বহুতখিনি খেল চ' সেইটো হিচাপত তেওঁলোকৰ ছাপৰ্টাৰ বহুতখিনি কমি গৈছিল কিন্তু বৰ্তমান সময়ত যিখিনি তেওঁলোকে এতিয়া এইটো ছিজনত যিখিনি দেখালে দোৰণ কাপৰ যোগেদি চ' বহুতখিনি চাপৰ্টাৰ আকৌ ওলাই আকৌ পুৰণা চাপৰ্টাৰখিনি ওলাই আহিছে ভাল লাগিছে তেনেকুৱা ধৰণৰ কথা আৰু ছাপৰ্ট কৰি থাকিলে তেওঁলোক উৎসাহ হ'ব তেওঁলোক উৎসাহ পাইহে আমাক ভাল ভাল তেওঁলোকে প্ৰদৰ্শন দেখাব বুলি আমি আশা কৰোঁ তেনেকুৱা ধৰণৰ কথা বিশেষকৈ ফুটবলটো মানে মোৰ কাৰণে এতিয়া কি বুলি ক'ম এটা এটা মোৰ কাৰণে মানে পানী পানী মানে কি এতিয়া পানী নাখালেতো মৰি যাব ন চ' মানে মই মই ফুটবল খেল নাচালে মই এতিয়া মৰি যাম মানে তেনেকুৱা নিচিনা কথা চ' ফুটবল খেল মানে মোৰ বহুত আপোন চ' চাই বহুত ভাল পাওঁ মানে বাই হাৰ্ট মই নৰ্থ ইষ্টৰ ফেন হয় চ' চাই ভাল লাগে চ' তেনেকৈ বাহিৰৰ খেলো মই ৰাতি দুটা তিনিটা বজাত চাওঁ সেই দিনটো মই নুহয় ৰাতিপুৱা শুওঁ ৰাতিপুৱা অলপ দেৰি শুই পিনে পুনৰ উঠি পিনে আকৌ নিজৰ কামত লাগোঁ চ' তেনেকুৱা ধৰণৰ কথা মই টোপনি খতি কৰি হ'ল মই খেল চাওঁ ৱৰ্ল্ড কাপ মই ৰাতি বহুত ৰাতি মই সেই নুশুৱেই বুলি ক'ব পাৰি মই পিছদিনাখনো নুশু তাৰ পিছদিনাখনো নুশু তাৰ পিছদিনা মই টোপনি খতি হৈ যায় মোৰ ৱৰ্ল্ড কাপৰকেইদিন তেনেকুৱা ধৰণৰ কথা ইমানেই আৰু আমাৰ ঘৰৰ পৰিয়ালে সকলোৱে একেলগে আমি খেল চাই ভাল পাওঁ আগতে ক'লোঁ যেতিয়া সেয়াই আমাৰ ঘৰৰ ৱৰ্ল্ড কাপ বুলি ক'লে আমাৰ ঘৰৰ সকলোৱে বাকী বাকী কিছুমান ফৰেন যোনবোৰ লীগ আছে বুন্দেশ লীগা হওক বা লালিগা হওক কিছুমান এইবোৰ তেওঁলোকে ইমান নাচাই যদিও মই অকলে অকলে হ'লেও মই চাওঁ চ' কিন্তু ৱৰ্ল্ড কাপ কিন্তু ঘৰৰ ফেমিলি সকলো মেম্বাৰে চাই ৰাতি টোপনি খতি কৰি হ'লেও ফুটবল খেল চাবই চাব সিমানেই